কওকচোন কি হৈছে

শুনি পোৱা নাই এ আমি তো সবকে দিছোঁ পানী ঠিক আছে পাওঁ নাই যেতিয়া আমি এখন এপ্লিকেশ্যন দিবা লাগব আৰু ভাল ভাল মানুহৰ চহী কেইটামান ল'ব আপুনি আনি পেলাই আমাক দিব আমি সেইখিনি ব্যৱস্থা কৰি দিম এখন এপ্লিকেশ্যন লিখিব লিখি চহী কেইটামান উঠাব আনি দিব আমি যে দিম তেওঁলোকে এইখিনি ব্যৱস্থা কৰি দিব অসুবিধা হৈছে হ'ব আৰু কেতিয়াবা কিবাকে ৰৈ গ'ল ৰৈ গ'ল কিবা কৰি সেইটো আৰু উপায় নাই এখন এপ্লিকেশ্যন দিলি হ'ল পোৱা নাই ঠিক আছে